যিহেটো মই গাঁও অঞ্চলত বাস কৰোঁ তাত যিহেতু বেছি টা টাউনৰ নিচিনা বিশেষ জন্তুৰ ব্যৱস্থা নাই তাত মই গাঁও অঞ্চলত থাকি যিবোৰ জন্তু পুহোঁ সেইবোৰ হৈছে হাঁহ কুকুৰা গৰু ছাগলী সেইবোৰ মই যি সৰুৰ পৰাই দেখি থকা আৰু মই এতিয়া যিহেতু ডাঙৰ হৈ নিজেই অলপ উপস্থাপন কৰিবলগা হৈছে আৰু সেইবোৰে মই পুহোঁ সেইবোৰ যত্ন লওঁ যত্ন লওঁ আৰু তেওঁলোকক দানা খুৱাই বা গৰুবিলাকক দানা খুৱাই হাঁহবোৰক দানা খুৱাই ছাগলীবোৰক ৰাতিপুৱা হ'লে এৰাল দি ঘাঁহ খুৱাই তেওঁলোকক যত্ন লওঁ আৰু গধূলি হ'লে তেওঁলোকক তেওঁলোকক চাওঁ গঁৰালত সোমাই দিওঁ বা হাঁহবোৰকো গঁৰালত সোমাই দিওঁ ছাগলীবোৰ ছাগলী গৰুবোৰক গোহালিত বান্ধোঁ তাৰপিছত যিহেতু যত্ন ল'বলৈ বিশেষকৈ মোৰ তেনেকৈ মানুহ ৰখা নাই জীৱ জন্তুবোৰ সেইবোৰ যত্ন ল'বলৈ মোৰ মা দেউতা বা মা দেউতা বা বাই ভনী আছে আৰু তেওঁলোকে মোক বিশেষ সহায় কৰে মই নাথাকিলেও তেওঁলোকে সেই জন্তুবোৰক সুবিধা আনি নিজৰ নিজৰ ঠাইত থয় বা নিজৰ নিজৰ ভঁৰাল নিজৰ নিজৰ গোহালিত বা নিজৰ নিজৰ ভঁৰালবিলাকত সোমাই থয় আৰু তেওঁলোকে মোক সাহায্য সহায় কৰি আছে আৰু মই যিহেতু জীৱ জন্তুবোৰ ভাল পাওঁ সেইকাৰণে জীৱ জন্তুবোৰৰ লগতে তেওঁলোকৰ পৰিস্কাৰ পৰিচ্ছন্নতা বজাই ৰখা মোৰ দায়িত্ব সেইবাবে তেওঁলোকক যিমান পাৰোঁ সদায় পৰিস্কাৰ পৰিচ্ছন্নতাকে থাকিব ৰখাব বিচাৰোঁ আৰু নি তেনেদৰেই জীৱ জন্তুবোৰক মই পৰিস্কাৰ পৰিচ্ছন্নতাকৈ ৰাখোঁ